হয় আমাৰ অঞ্চলত বিশেষ বিশেষ পৰম্পৰাগত উৎসৱ বা অনুষ্ঠান উদযাপন কৰা হয় যিহেতু বছৰক তিন বছৰ বছৰত তিনিটা বিহু পতা হয় যিটো এতিয়া যিহেতু বৰ্তমান মাঘৰ বিহু পাইছেহি মাঘৰ বিহুৰ কাৰণে এতিয়া খেতি আঘোণ মাহত খেতি চপাই মেলি সকলোৱে ধান মাৰি যিহেতু আজৰি হৈছে তাৰপিছত আজৰি হোৱাৰ পিছত সকলোৱে মাঘৰ বিহুৰ কাৰণে মাঘ বিহুৰ কাৰণে সকলো বস্তু যোগাৰ কৰিব যোগাৰ কৰিব আৰু তাৰপিছত মাঘ বিহু মাঘৰ বিহুত যিহেতু পিঠা তিলপিঠা বনোৱা হয় তিলপিঠা আগদিনাখনেই খুন্দা হয় তিলৰ লাড়ু নাৰিকলৰ লাড়ু তেল পিঠা তাৰপিছত মুড়ি লাডু পকা মিঠৈ পকা মিঠৈ নিমকি মালপুৰা সকলোবিলাক আমি পিঠা বনাওঁ দুদিন দুদিন দুই তিনিদিনৰ আগতে আমি সেইবিলাক পিঠা বনাওঁ তাৰপিছত উৰুকাৰ দিনাখন আমি উৰুকাৰ দিনাখন মেজি ঘৰ বনাবৰ কাৰণে সকলোৱে আমি আমি গাঁৱৰ সকলো ৰাইজ মেজি ঘৰৰ কাৰণে আমি মেজি ঘৰৰ কাৰণে সকলোৱে ভেলাঘৰ বনাওঁগৈ ভেলাঘৰ বনাওঁ ভেলাঘৰ বনাওঁ তাৰপিছত খানা খাবৰ কাৰণে আমি প খানা খাবৰ কাৰণে আমি ওচৰ চুবুৰীয়াসকলৰ পৰা পইচা তোলোঁ তাৰপিছত চাউল তোলোঁ তেনেদৰে খৰি আমি খৰিয়ে খৰি বিচাৰোঁ সেইদৰে আমি সকলোখিনি এৰেঞ্জ সকলোখিনি আমি যিহেতু গোটাই মেলি লওঁ তাৰপিছত তাৰপিছত আহে বহাগ বিহু আমি বহাগ বিহু উদযাপন কৰোঁ বহাগ বিহুটো উদযাপন কৰিবলৈ হ'লে আমি যিহেতু মা মাঘ বিহুৰ কথা কৈছিলোঁ আমি মাঘৰ বিহুত যিহেতু সক সকলোকে আমি নতুন কাপোৰ দিওঁ মাঘৰ বিহুত যিহেতু পৰম্পৰাগত এইটো হয় মাঘৰ বিহুত আমি সকলোকে নতুন কাপোৰ দিওঁ নতুন কাপোৰ দিওঁ যেতিয়া মেজি জ্বলাই মেজি তললৈ আমি সেৱা কৰিবলৈ যাওঁ যেতিয়া আমি সেৱা কৰোঁ সেৱা কৰোঁতে আমি তামোল পাণ দিওঁ তামোল পাণ দি তাত ৰ ৰাতিপুৱাৰ দিনাখন যিবিলাক মেজি যিজনে মেজি জ্বলায় মেজি যিজনে জ্বলায় সেই মেজি জ্বলোৱা ল'ৰা এজন মাক দেউতাক থকা ল'ৰা হ'ব লাগিব তেওঁহে মেজি জ্বলায় যিহেতু মা মাক বা দেউতাক নথকা যোৱা নথকা লৰাই মেজি জ্বলাব নাপায় বুলি কয় আৰু যিহেতু পৰম্পৰাগত হয় তাৰপিছত মেজি জ্বলোৱাৰ পিছ মে যিটো আগদিনাখন মেজি জ্বলালে আগদিনাখন বুলি নহয় আৰু পিছ নিশা ৰাতিপুৱা সময়ত মেজি জ্বলাই তাৰপিছত আমি সকলোৱে মৌ গা ধুই সেৱা সৎকাৰ কৰি তাতে আমি মেজি তলতেই আমি চাহ খাওঁ কোনোবাই তিলপিঠা আনিলে কোনোবাই তেল পিঠা আনিলে কোনোবাই জলপান আনিলে সেইদৰে আমি চাহ জলপান খাওঁ চাহ জলপান খাই মেলি ঘৰত ঘৰত আমি সা শাহুমা শহুৰ দেউতা বৰ্জনা তেওঁলোকক সকলোকে আমি সেৱা সৎকাৰ কৰোঁ সেৱা সৎকাৰ কৰি আমি নামঘৰলৈ যাওঁ নামঘৰত নাম আমি নামঘৰত নাম ল'বলৈ যাওঁ নামঘৰত নাম লৈ আহি মেলি ঘৰলৈ আহোঁ ঘৰলৈ আহি তাৰপিছত ঘৰলৈ আহি ভাত পানী খায় তেনেদৰেই আৰু মাঘৰ বিহুটো আমি উদযাপন কৰোঁ তাৰপিছত বহাগ বিহুটো আমি উদযাপন কৰোঁ আমি যিহেতু বহাগ বিহু উদযাপন কৰোঁ বহাগ বিহুটো সেই একেদৰে তে পিঠা পনা বনাওঁ তাৰপিছত বহাগ বিহুতো নতুন কাপোৰ সকলোকে দিব লাগে বহাগ বিহুতো নতুন কাপোৰ দিওঁ তাৰপিছত সকলোকে দিওঁ আৰু সকলোকে দি মেলি আমি ব'হাগ বিহুত ফুৰিবলৈ যাওঁ ব'হাগ বিহুত ফুৰিবলৈ ফুৰিবলৈ যাওঁ ফুৰি মেলি ফুৰিবলে যাওঁ চ চবৰ লগতে ফুৰি মেলি আৰু যাওঁ তাৰপিছত আমাৰ ঘৰলৈও ফুৰিবলৈ আলহী আহে তাৰপিছত বহাগ বিহুত আমি বিহু কৰোঁ আমি ওচৰ চুবুৰীয়াই আমি ডেকা গাভৰু বোৱাৰী বুঢ়ী সকলোৱে আমি বিহু কৰোঁ বহাগ বিহু যিহেতু ব'হাগ বিহু মানে ৰঙৰ মানে আনন্দৰ উৎসৱ ন বহাগ বিহুটো যিটো আমি সকলোৱে আনন্দ কৰোঁ তাৰপিছত বিহু কৰিম আৰু গৰু গা ধোঁৱাওঁগৈ গৰু গা ধুৱাবলৈ লগতে মতা মানুহসকলে সকলোৱে কেৰেলা বেঙেনা থেকেৰা জাতিলাও সকলোৰে চা মৌচাক বনায় চাকবিলাক চাকবিলাক যিহেতু মানুহবিলাকৰ গাত মানুহবিলাক গৰু গাতটো মাৰেই আমি ধেমালি কৰোঁ মানুহৰ গাঁতো মাৰোঁ তাৰপিছত যিহেতু থেকেৰা জাতিলাও সেইবিলাক যিহেতু সকলো যিহেতু সকলো মাটিত পৰে বা পথাৰত পৰে আমি সেইবিলাক চব বুটলি আনো বুটলি আনি যিহেতু সেইবিলাকে বোলে ঘৰলৈ আনি বুটলি গা ধুলে খা খজুৱতি নহয় খা খজুৱতি নহয় স্কিনটো ভাল হৈ থাকে সেইকাৰণে আমি সেইবিলাক বুটলি আনি গাত ঘঁহি তাৰপিছত সেইদৰে চাহ জলপান খাই আকৌ আমি বহাগ বিহুটো নামঘৰলৈ যাওঁ নামঘৰলৈ যাওঁ গৰু গা ধোওৱা সকলোখিনি কৰাৰ পিছত আৰু আমি ঘৰলে আহি বিহু খাবলৈ যাওঁ সেইবিলাকেই তাৰপিছত আৰু যিটো মেডাম মেফি মেডাম মেফি তেতিয়া ইমান ধোৱা এতিয়া ৰংঘৰত মেডাম মেফি পতা হয় মেনা আৰ ঘৰত পতা হয় কাৰেংঘৰত পতা হয় মেডাম মেফি সকলোখিনি মেডাম মেফিলে আহে বাহিৰৰ পৰা মেডাম মেফিৰ কাৰণে আহে তেওঁলোকে ইয়াত যদি কিবা ইয়াত অনুষ্ঠানো পতা হয় তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰেহি অংশগ্ৰহণ কৰে যিহেতু গাহৰি যিটো গাহৰি কাটে মেডাম মেফিত যিটো গাহৰি বহুত কাটে গা গাহৰি কাটে তাৰপিছত আমি যাওঁ গাহৰি মাংসৰে ভাত পানী সকলোবিলাক আমি খাওঁ আৰু খাওঁ মেডাম মেফিত খাই বহুত ভালেই মেডাম মেফিত আমি যাওঁ মেডাম মেফিত যিহেতু সকলোৱে ইমান ধুনীয়া মেডাম মেফিৰ আমি সকলোৱে যাওঁ গৈ মেলি সকলোৱে যাওঁ আৰু সেয়াই আৰু তাৰপিছত আমি যাওঁ আৰু সকলোৱে মেডাম মেফিত বাহিৰৰ যেতিয়া লোকসকল আহে ন তেওঁলোকক চাই বহুত ভাল লাগে আৰু তেওঁলোক আহে তেওঁলোকৰ লগত বাহিৰৰ পৰা অহা মানুহবিলাকৰ লগত নো ক'তনো ভালদৰে অসমীয়া কথা কিছুমান মানুহ বাহিৰৰ পৰা আহে ন তেওঁলোকেতো অসমীয়াত নাপাতে তেওঁলোকক চাবলেও বহুত ভাল লাগে মেডাম মেফিত ইমান ধুনীয়াকৈ বনায় বহুত ধৰণৰ মানুহ সকলো মানুহকে দেখা পোৱা যায় মেডাম মেফিত প্ৰায় মানুহ যায় ল'ৰা ছোৱালী মেডাম মেফি কাৰণে যাওঁ আৰু সেই তেনেদৰে তেনেদৰে আৰু আমি উদযাপন কৰা হয় অঞ্চলত সেইবিলাক উদযাপন কৰা হয় আমি অনুষ্ঠান উদযাপন কৰোঁ কৰোঁতে সেইবিলাকেই আৰু আমি সকলোখিনি যাওঁ আৰু আৰু পৰ্যটকো আহে চাবলৈ তেওঁলোক আহে মেলে চব আহে সেয়াই হ'ব সেয়াই আৰু আমি আমাৰ অঞ্চলত আমাৰ অঞ্চলত বহুত ধৰণৰ পৰম্পৰাগত উৎসৱ অনুষ্ঠান ক অনুষ্ঠান উৎসৱ পাৰ্বণ বহুত ধৰণৰে আছে সকলো প্ৰায়ে কৰে তাৰপিছত এইবিলাকেই আৰু কাতি বিহু হয় যিহেতু কাতি বিহুত কঙালী বুলি কয় ন আমি কাতি বিহুত কাতি বিহুত যিহেতু কঙালী কয় কাতি বিহুত আমি তেনেদৰে ইমান তাৰমানে উলহ মালহে আমি কাতি বিহুটো নাপাতো যিহেতু কাতি বিহুত সকলোৱে চব ধান চোৱা সকলোৱে কাতি বিহুত বৰ্তমান অলপমান টকা পইচাৰো অসুবিধা হয় ন কাতি বিহুত সেইটো কাৰণে কাতি বিহুত বৰ বেছি তেল পিঠা তিল পিঠা এইবিলাক আমি নবনাওঁ যিটো অকম খৰচতে কাতি বিহুটো থওঁ কিন্তু মাঘৰ বিহু মাহৰ মাঘৰ বিহু আৰু বহাগ বিহুৰ কাৰণে পইচা যথেষ্টখিনি লাগে সেয়ে কিন্তু মাঘৰ বিহুত আমি ভোগ কৰিবৰ কাৰণে প্ৰায়খিনি পিঠা পনা বনাওঁ সকলো লগতে ওচৰৰ বৌহঁতক আমাটি মেলি আনি সকলো লগতে পিঠা পনা সকলোৱে বনাওঁ সেয়েহে বহুত ভাল লাগে আৰু মেজিৰ তলত আমি সকলো মাঘৰ বিহুত আমি মেজিৰ তলত সকলো মিলি এসাঁজ আমি ভাত খাওঁ কোনোবাই হাঁহ দিব কোনোবাই কুকুৰা দিব কোনোবাই ব্ৰইলাৰ দিব সেই সাজ খাওঁ খাই মেলি ইমান ভাল লাগে তাৰপিছত গৈ ডেকাসকলে এনেই কাৰোবাৰ জেউৰা আনেগে কাৰোবাৰ লঙনা আনে সেইবিলাক কৰি ধেমালি ফূৰ্তিৰ মাজতে আমাৰ এইবিলাক মানে পৰম্পৰাগত বি বিহু হওক বা আমি এইবিলাক উদযাপন কৰোঁ ভেলাঘৰত থাকি ভেলাঘৰবিলাক ল'ৰাবিলাকে ইমান কষ্ট কৰি বনায় এইবিলাকেই মানে এইবিলাকেই বহুত ভাল লাগে আৰু আমাৰ এইবিলাক যিটো আমাৰ উদযাপন কৰা হয় এইবিলাকে আৰু মেডাম মেফিত বাহিৰৰ পৰ্যটকবিলাক আহে যে তেওঁলোকক যিবিলাক আমাৰ কিবা যদি অনুষ্ঠান পতা হয় সেই অনুষ্ঠানবিলাকত তেওঁলোকক অংশগ্ৰহণ কৰিবলৈও কোৱা হয়